আমাৰ ঘৰৰ ওচৰত এখন স্কুল আছে খেনচোৱা আধাৰ সত্তৰ খেনচোৱা বাপুৰি হাই স্কুল তাত মই ভাত ৰান্ধনী কৰিছিলোঁ দহ বছৰমান কৰিলোঁ আৰু দহ বছৰ কৰাৰ পাছত মোক ৰিটায়াৰ দি দিলে হেডমাষ্টাৰে ৰিটায়াৰ দিয়া পাছত আৰু এতিয়া মই ঘৰতে হেৰি কৰি আছো আৰু এতিয়া ওচৰত আছে আৰু যেনিবা ন পমুৱা স্কুল আছে তাৰ পাছতে ঘৰকটীয়া গাঁৱত এখন আছে স্কুল খেনচোৱা বুলি কয় আমাৰ এক নং খেনচোৱাটো আছে এখন চিনাতলীতো আছে স্কুল গোলাঘাটতো আছে গোলাঘাটত এয়া গমেণ্ট হাই স্কুল তাৰপৰা কি মই সেইখন নামটো মুখতেই নাহে মানে কি নাম কয় মুখতেই নাহে ইহঁতিহে জানে আৰু গপ্ফতেই আমাৰ ছোৱালীজনীয়ে হাই ছেকেণ্ডেৰীত পঢ়িলে সেইটোৱে জানো আৰু অন্য একো নাজানো তাকে আমাৰ ঘৰৰ গুৰিৰ স্কুলখনতে মই ভাত বনাই আছিলোঁ দহ বছৰমান বনালোঁ আৰু হ'ব